শিল্পী এজনৰ কামেই হ'ল নিজৰ কলাৰ জৰিয়তে সমাজক এটা নতুন ধাৰা বা এটা নতুন দিশত লৈ যোৱা লৈ যোৱাই হ'লে একমাত্ৰ কাম আৰু অকল সমাজৰ ক্ষেত্ৰতে নহয় এজন শিল্পীয়ে নিজৰ কলা নিজৰ অনুভৱ নিজৰ আৱেগৰ জৰিয়তে আৱেগে জৰিয়তে প্ৰকাশ কৰে এতিয়া ধৰি লওক এজন চিত্ৰকাৰ এজনে যেতিয়া নিজৰ মনত এটা বিষ বা এটা দুখ চলি থাকিব সেই দুখৰ দুখৰ দুখত তেখেতে সেই দুখত তেখেতে নিজকে এনেকুৱা এখন চিত্ৰ আঁকিব যিখন চিত্ৰ জৰিয়তে তেখেতৰ নিজৰ মনৰ আৱেগ প্ৰকাশ কৰিব পাৰে আৰু এজন চিত্ৰকাৰে বা এজন শিল্পীয়ে যেতিয়া নিজৰ কলা কলাৰ জৰিয়তে এটা নতুন এটা বস্তুৰ আৱিষ্কাৰ কৰে আৱিষ্কাৰ কৰে তেতিয়া আৱিষ্কাৰ কৰাৰ লগে লগে সমালোচকৰ কথাও আহি যায় কাৰণ এজন সমালোচকৰ কামেই হ'ল যিকোনো এটা বস্তুৰ ওপৰত কৰা সমালোচনা সেই সমালোচনা ভালো হ'ব পাৰে সেই সমালোচনা বেয়াও হ'ব পাৰে আৰু সেই সমালোচনাৰ ভাল বেয়া এই দুয়োটা বস্তুৱে এজন শিল্পীৰ জীৱনতো প্ৰভাৱ পেলায় সেইকাৰণে এজন শিল্পীৰ বাবে এইটো বস্তু বহুত জড়িত হৈ পৰে যে তেনে তেখেতে এনেকুৱা এটা বস্তুৰ সৃষ্টি কৰে যাতে সমালোচকে তেখেতক এটা ভাল সমালোচনা দিব পাৰে আমাৰ মাজত বহুত সমালোচক আছে যিবিলাকে নিজৰ স্বাৰ্থৰ কথা ভাবিও এনেকুৱা কিছুমান সমালোচনা কৰি দিয়ে যিটো বস্তুৱে এজন শিল্পীৰ বহুত আঘাত পেলায় শিল্পী এজনৰ কামেই হ'ল নিজৰ কলাৰ জৰিয়তে সমাজৰ সমাজৰ সমাজৰ সমাজক এটা নতুন বস্তু দেখুওৱা কাৰণ এজন শিল্পীৰ কলাৰ বাহিৰে আৰু আৰু একো বস্তু নাথাকে সেইকাৰণে এজন শিল্পীয়ে যেতিয়া বহুত কষ্ট কৰি পেলাই এতিয়া নতুন বস্তুৰ সৃষ্টি কৰে সমালচকৰ কিছুমান কথাই শিল্পী বহুত আসক্ত কৰে বা বহুত প্ৰভাৱ পেলায় এজন শিল্পীয়ে নিজৰ জীৱনত বহুত কষ্ট কৰি পেলাই নিজৰ সপোন সাৰ্থক কৰে আৰু সেই সপোনত যেতিয়া এজন সমালোচকে যিকোনা কথা এটা কৈ পেলাই সেই বস্তুটোৱে তাক বহুতকে আসক্ত কৰি পেলাই বা তাক প্ৰভাৱ পেলায় আৰু আমাৰ মাজত এচাম এনেকুৱা সমালোচক আছে যিবিলাকে নিজৰ স্বাৰ্থৰ কথা ভাবি পেলাই বা যদি সেই শিল্পীজনক তেখেতে বেয়া পায় বা সেই শিল্পীজনৰ লগত তেওঁলোকৰ যদি কিবা নিজা শত্ৰুতা থাকে সেই শত্ৰুতাৰ জৰিয়তেও সমালোচকে সমালোচনা কৰে আৰু আজিকালি সমালোচনা কৰাৰ বহুত এটা গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে সেইটো হ'ল ইণ্টাৰনেট ইণ্টাৰনেটৰ জৰিয়তেও আজিকালি সমালোচকবিলাকে এনেকুৱা কিছুমান বস্তু এনেকুৱা কিছুমান সমালোচনা কৰে যিবিলাক বস্তু অতি সোনকালে বা বহুত দ্ৰুত গতিত সেইবিলাক বস্তু সমালোচনাবিলাক চাৰিওফালে গৈ পায় সেইকাৰণে আজিকালি সমালোচকৰ সমালোচকৰ পৰা কিছুমান বস্তু সাৰি যাব নোৱাৰে আৰু সেইকাৰণে প্ৰতিজন শিল্পীয়ে এনেকুৱা কাম কৰিব লাগে যাতে তেখেতৰ কথা শুনি পেলাই বা তেখেতৰ কলা দেখি পেলাই যাতে সমালোচকে সমালোচনাও কৰিব নোৱাৰে বা সমালোচনা কৰিবৰ কাৰণে তেখেতৰ লগত যাতে কোনো বাক্যও নাথাকে আৰু শিল্পীৰ জীৱনটো বহুত কঠিন হৈ পৰে কাৰণ শিল্পী এজনে নিজৰ জীৱনত বহুত কষ্ট কৰে সি তেখেতে আন মানুহৰ নিচিনা আন মানুহৰ নিচিনাও কষ্ট কৰে কিন্তু আন মানুহতকে তেখেতে বহুত কষ্ট কৰে কাৰণ তেখেতে নিজৰ জীৱনত এনেকুৱা এটা ৰাস্তা লৈ পেলাই যিটো ৰাস্তাত চাগে তেখেতে সফলতা লাভ কৰিব পাৰে বা সফলতা লাভ নকৰিব পাৰে সেইকাৰণে শিল্পী এজনক এনেকে এনেদৰে সমালোচনা কৰাটো মোৰ বাবে বা মোৰ কাৰণে এটা বহুত দুৰ্ভাগ্যজনক কথা কাৰণ আজিকালি শিল্পীবিলাকক কোনেও বুজি নাপায় আৰু শিল্পীৰ যিবিলাক কলা আছে যিবিলাক সৃষ্টি আছে সেই সৃষ্টি বিলাককো বুজিবলে চেষ্টা কোনেও নকৰে